মাছ মানে আজিকালি মানুহে বৰ সহজতে ধৰে আজিকালিতো মানে আঠুৱা পাতি ধৰা মাছো দেখিছো বা জাল জালবিলাক বহুত সহজ মানে ঢেৰ মাছ ধৰিব পাৰে কিন্তু আগৰ দিনত অলপ মাছ ধৰা সঁজুলিবিলাক বেলেগ আছিলে যিবিলাক মানে কেৱল বাঁহৰ দ্বাৰা তৈয়াৰী আপোনাৰ থোহা চেপা তাৰপিছত পঁচাও বনাই লয় বাঁহৰ বা লোহৰো বনাই লয় এইবিলাকৰ দ্বাৰা মানে মাছ ধৰিবলৈ মাছ ধৰিছিলে কিন্তু তেতিয়া অসংখ্য মাছ আছিলে মানে সেইবিলাক পাতি থলেও যথেষ্ট মাছ ধৰিব পাৰে বহুত মানে আৰু বৰশী পতাৰো কিছুমান নিয়ম আছিলে দেই আপোনাৰ ধৰি লওক এডাল ৰছীতেই কেইবাটাও মানে আঢ়ৈ ফুটৰ আৰে আৰে আঁতৰে আঁতৰে মানে হেৰি এইবোৰ বৰশী লানি হেৰি কৰি পেলাই তাত মানে ডুব দি পেলাই বৰ দীঘলকৈ পাতি থয় সেইটো লানি বৰশী বুলি কয় এই লানি বৰশীত আপোনাৰ ধৰি লওক যিবিলাক মানে হেৰি ডাঙৰ ডাঙৰ মাছ লাগে মানে একেবাৰতে ধৰি লওক গধূলি পাতি থয় ৰাতিপুৱালৈকে পাঁচ ছয়টা বা তাতকৈ বেছিও মাছ লাগি থকা দেখি দেখা যায় যেনে আৰি মাছ আপোনাৰ বৰালি মাছ এনেকুৱা ধৰণৰ বা এইটো গৰুৱা মাছ আদি এনেকৈ ধৰা দেখিছোঁ